হাঁহ কুকুৰা পালন কৰিবলৈ প্ৰথমে মূলধনৰ মূলধন বহুত লাগে মই প্ৰথমে লোন এটা লৈ প্ৰায় নব্বৈ হাজাৰ টকামানৰ লোন এটা লৈ পিনে হাঁহ কুকুৰা পালন কৰাবলৈ লৈছিলোঁ হাঁহ এই কুকুৰা প্ৰায় মাইকী কুকুৰা পোন্ধৰজনী তাৰপিছত মতা কুকুৰা পাঁচটামান কিনি প্ৰথমে মই গঁৰালত ভৰাইছিলোঁ সেইখিনিত মোৰ প্ৰায় দহ হেজাৰ টকাই লাগিছিলে তাৰপিছত গঁৰালটো বনাওঁতে ত্ৰিছ হেজাৰমান টকা খৰচ হ'ল তাৰ পাছত সেইখিনি কাৰণে দানা পানী মাহেকত মোৰ প্ৰায় তিনি হেজাৰমান টকাকৈ দৰকাৰ হৈছিলে এনেকৈয়ে লোন লোৱা পইচাৰে মই হা হাঁহ কুকুৰা পালন কৰিবলৈ লৈছিলোঁ এনেকৈ ইমান তাত কষ্ট সিমান নহয় বাৰু যিহেতু মই লোকেল কুকুৰা পালন কৰিছিলোঁ লোকেল কুকুৰা ধৰক ৰাতিপুৱা চাউল দি মেলি দিলে বাহিৰত চৰি মেলি এনেকৈয়ে সিহঁতৰ পেটটো ভৰে আকৌ পিছবেলা আকৌ চাউল দি পিনে বান্ধি থ'ব লাগে তাৰপিছত কণী পাৰিব সময়ত গঁৰালটোত কণী পাৰিবৰ ব্যৱস্থা কৰি দিব লাগে কণী পাৰি পোৱাৰ পিছত কুকুৰাখিনি উমনি ল'বৰ সময়ত অকণমান তদাৰক কৰিব লাগে এনেকৈয়ে হা এজনী কুকুৰাই প্ৰায় বিছটামানকৈ কণী পাৰিছিলে মই কণীও বিক্ৰী কৰি এটাত দছ টকাকৈ মই কণীও বিক্ৰী কৰিব পাৰোঁ বা কুকুৰাও এই কুকুৰাখিনি ডাঙৰ কুকুৰা যেতিয়া উমনি লৈ কুকুৰা পোৱালি ওলোৱাৰ পিছত ডাঙৰকৈও কেজি ওজনত কুকুৰা বিক্ৰী কৰিছোঁ তেনেকৈ চাৰে তিনিশ টকাকৈ কেজি চাৰে তিনিশ টকাকৈ হ'লচেল ৰেটত মই বেপাৰীক কুকুৰা বিক্ৰী কৰোঁ

প্ৰায় মাহ এই লাহে লাহে মাহেকত মোৰ প্ৰায় ত্ৰিছ চল্লিছ হাজাৰ টকা ইনকম হয় সেইখিনি টকাৰে মোৰ নিজৰ যাৱতীয় সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰীৰ বাহিৰেও ঘৰৰ ই ঘৰৰ প্ৰয়োজনীয় সময়ত মোৰ পইচাকেইটা কামত আহে এনেকৈ মই ঘৰখন চলাই আছোঁ তাৰ উপৰি ল'ৰা ছোৱালী স্কুলৰ খৰচ ইউনিফৰ্ম বা জোতা কাপোৰ কানিৰ পৰা আদি কৰি বিভিন্ন বেমাৰ আজাৰতো সেই টকাকেইটাৰ প্ৰয়োজন প্ৰয়োজন হয় আৰু মই তেনেকৈ সেইখিনি পইচাৰে বহুত কাম কৰিব পাৰিছোঁ মাহেকত ত্ৰিছ চল্লিছ হাজাৰ টকা এটা চাকৰি নিচিনাই ইনকম হৈছে ঘৰতে থাকি কেনিও ওলাই গৈ পিনাই কষ্ট কৰিবৰ দৰকা নাই ঘৰতে ঘৰখনৰ ল'ৰা ছোৱালী চোৱাৰ বাহিৰেও মই সেই মই এটা এক্সট্ৰা ইনকম বুলি ক'ব লাগিব এনেকৈ মোৰ বহুত আৰ্থিক ক্ষেত্ৰত মোৰ বহুত লাভ হৈছে কাকো ধৰক হাত পাতিব লগা নহয় প্ৰয়োজন সাপেক্ষে মোৰ নিজৰ হাততে প টকা থাকে সেনেকৈ হাঁহ কুকুৰা পালন কৰি আ ঘৰখনৰ আৰ্থিক দিশত অৰিহণা যোগাইছোঁ মই মহিলা হ'লেও ঘৰৰ সকলো কাম বনৰ উপৰিও এইবিলাক হাঁহ কুকুৰা পালন কৰি আজি মই স্বাৱলম্বী হৈছোঁ আৰ্থিকভাৱে মোৰ অৱস্থা টনকীয়াল হৈছে ঘৰখনৰো অৱস্থা ভাল হৈছে আনকো দুপইচা হাঁহ কুকুৰা পালন কৰি দুপইচা দি সহায় কৰিব পাৰিছোঁ মই মোৰ নিচিনা গৃহিণীবিলাকক এই হাঁহ কুকুৰা পালন কৰিবলৈ তেওঁলোকক মই উৎসাহো দিওঁ ওচৰৰ গৃহিণীবিলাকক যিবিলাকৰ চাকৰি নাই চাকৰি নথকা চাকৰি থকা হ'লেও নথকা হ'লেও তাৰমানে ঘৰৰ গৃহিণীজনীয়ে যে এক্সট্ৰা এটা হেৰি ইনকম কৰিব পাৰে সেই বিষয়ে কওঁ মই এনেকৈ পুহিছোঁ তোমালোকেও পোহা তেতিয়া পইচা পাতি দিগদাৰ নহয় নিজৰ হাতত পইচাকেইটা থাকিলে মনটোও ভাল লাগে আৰু হাতত আজিকালি সব সকলো ক্ষেত্ৰতে অকল টকাৰে প্ৰয়োজন হয় নহয় জানো পানীৰ পৰা আদি কৰি চাউল পাতৰ পৰা সকলো ক্ষেত্ৰতে প্ৰতিটো খোজতে পইচা কেনিবা যাবলৈ হ'লেও পইচা লাগে বা ল'ৰা ছোৱালী স্কুলত দিলেও আজি বহী নাই কলম নাই আজি বোলে পেঞ্চিলে নাই এই কিতাপ কিনিব লাগে আদি আমুকটো ফিজ দিব লাগে আজি স্কুলত ইটো পাতিছে সিটো পাতিছে তেনেকৈ আমি ল'ৰা ছোৱালীকো ল'ৰা ছোৱালী মানে শৈক্ষিক ক্ষেত্ৰতো হাঁহ পালন কৰি পোৱা পইচাৰে ল'ৰা ছোৱালীকো আমি শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিব নিব পাৰিছোঁ তেওঁলোকৰ প্ৰয়োজনবোৰ পুৰাব পাৰিছোঁ এনেকৈয়ে আমি উন্ন আৰ্থিক উন্নতিৰ ক্ষেত্ৰত হাঁহ বা কুকুৰা পালন কৰি বহুতখিনি লা লাভাম্বিত হৈছোঁ হাঁহ কুকুৰা পালনৰ নিচিনা মই ক'বলৈ গ'লে উজু কামো নাই ঘৰত ঘৰত গোটেই থাকি মানে যিখিনি এক্সট্ৰা আমাৰ কিছুমান সময় থাকে যে সেই সময়খিনিতে হাঁহ কুকুৰা পালনত যদি আমি মনোনিৱেশ কৰোঁ বহুতখিনি উন্নত আৰ্থিক উন্নতি হৈ যায় আৰ্থিক উন্নতিয়ে নিজৰ ঘৰখনৰ লগতে সমাজৰো উন্নতিৰ ক্ষেত্ৰত অৰিহণা যোগায় আজি মই আৰ্থিকভাৱে টনকিয়াল হৈছোঁ তেনেকৈ মই ওচৰৰ কাৰোবাকো সেই ক্ষেত্ৰত আগুৱাই যাবলৈ প্ৰেৰণা যোগাব পাৰিছোঁ এনেকৈয়ে হাঁহ কুকুৰা পালন কৰি বহুতখিনি লাভ হৈছে এনেকৈ লাভ হৈ থাকিলে এখন ঘৰত অশান্তিৰ পৰিৱেশো সৃষ্টি নহয় ক'বলৈ গ'লে আৰ্থিক সেইভাৱে উন্নতি নহ'লে ঘৰখনতো টকা পইচাৰ অভাৱ হ'লে ঘৰখনতো হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হয় মানুহৰ মনবোৰো কিবা অসা অশান্তি নিচিনা হৈ থাকে হাতত টকাকেইটা থাকিলে মানে মানুহৰ মনবোৰো আনন্দিত হৈ থাকে ঘৰখনতো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সকলোৰে মন আনন্দিত হৈ থাকে সকলোৰে আশা পূৰণ হৈ থাকে সকলোকে যাৰ যি আশা হয় সেই আ আৰ্থিক ক্ষেত্ৰত আমি সেইখিনি আশাবোৰ পূৰণ কৰিবলৈ ল'ৰা ছোৱালীবিলাকৰ হওক বা নিজৰ ক্ষেত্ৰতে নিজৰ কিছুমান আশা থাকে মানে আৰ্থিক হেৰিৰ কাৰণে আৰ্থিক সমস্যাৰ কাৰণে যিবোৰ আমি আশা পূৰণ কৰিব নোৱাৰোঁ হাঁহ কুকুৰা পালন কৰি পোৱা টকাৰে আমি নিজৰ আশাবোৰ পূৰণ কৰিব পাৰোঁ এনেকৈয়ে এখন ঘৰ উন্নতি পথত আগুৱাই যাব পাৰে আচলতে ক'বলৈ গ'লে হাঁহ কুকুৰা পালন কৰি সি আৰ্থিক ক্ষেত্ৰত মানে আৰ্থিক সমস্যা দূৰ কৰাৰ উপৰিও আৰ্থিকভাৱে বহুতখিনি টনকিয়াল কৰিব পাৰি হাঁহ কুকুৰা পালন কৰাটো প্ৰতিজনী গৃহিনীৰে কৰ্তব্য হোৱা উচিত কাৰণ আৰ্থিক উন্নতিৰ ক্ষেত্ৰত আগুৱাই এজনী গৃহিণী আগুৱাই যাবলৈ হ'লে হাঁহ কুকুৰা পালন কৰিয়ে আমি আগুৱাই যাব পাৰিম